অঁ অঁ বাইদেউ অঁ আপোনালোকৰ দোকান আছে বোলে কিহৰ দোকান কি কি কি কি কাপোৰ চেলিং কৰে আপোনালোকে পাটৰ কাপোৰ কেনেকৈ দাম বাৰু

আৰু বাকী আৰু একো নাই নেকি বাকী আৰু কি কি আছে কিমান মানুহে কিনে কিমানখিনি হেৰিয়ৰ কালেকশ্যন কিমান হয়

অঁ অঁ গ্ৰাহক দিনটোত কিমান আহে

ঠাণ্ডা বস্তু কি কি আছে ঠাণ্ডা বস্তু কি কি আছে ঠাণ্ডা কাপোৰ কি কি আছে

এটা এটা চুৱেটাৰ কিমান দাম

স্কাৰ্পবোৰ

হ'ব তেতিয়াহ'লে ঠিক আছে হব দিয়ক